ভাৰতৰ গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্কৰ কথা ক'লে মোৰ মনলৈ কামাখ্যা মন্দিৰ আৰু তাজ মহলৰ কথা আহে যেতিয়া দেৱী সতিৰ যোনি অংশ গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত পৰিছিল তেতিয়া তাত কামাখ্যা মন্দিৰটো প্ৰতিষ্ঠা হৈছিল আৰু তাৰ কামাখ্যা মন্দিৰৰ চিৰিবিলাক বনাইছিলে নৰকাসুৰে নৰকাসুৰে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল আৰু কামাখ্যা দেৱীয়ে নৰকাসুৰ ৰজাক কৈছিলে যে তেওঁক এক ৰাতিৰ ভিতৰত গোটেই চিৰিবিলাক বনাই দিব লাগি লাগিব কিন্তু নৰকাসুৰে গোটে চিৰি বনুৱা কমপ্লিট কৰিছিল কিন্তু কামাখ্যা দেৱীয়ে এটা কুকুৰা এটাক কৈ সোনকালে ডাক দিছিল সেইকাৰণে নৰকাসুৰে নৰকাসুৰে এক ৰাতিৰ ভিতৰত গোটেই চিৰিটো কমপ্লিট কৰিও কামাখ্যা দেৱীক বিয়া কৰবা নোৱাৰিল আৰু সেই খঙতে নৰকাসুৰে সেই কুকুৰটোৰ ডিঙি কাটি দিছিল কুকুৰাটোৰ ডিঙি কাটি দিছিল আৰু আমি যদি কামাখ্যা মন্দিৰৰ আৰু কথা ক'ব যাওঁ তেতিয়া বছৰি বছৰি ইয়াত যেতিয়া দেৱী সতিৰ অম্বুবাচি মেলা হয় তাত ব গোটেই দেশ বিদেশৰ বহুত পৰ্যটক অম্বুবাচি মেলা চাবলৈ আহে এই মেলাটো বিশেষকৈ আমাৰ অসমীয়া মাহৰ জেঠ মাহত হয় তাত জেঠ মাহত হয় আৰু আছিলে আমাৰ তাজ মহল তাজ মহলটো বনাইছিলে চাহজাহানে চাহজাহানে তাজ মহলটো বনাইছিল তেওঁৰ ঘৈণীয়েক মমতাজৰ স্মৃতিত যেতিয়া মমতাজৰ মৃত্যু হৈছিল তেতিয়া চাহজাহানে তেওঁৰ স্মৃতিত স্মৃতি ৰাখিবলৈ সেই তাজমহলটো বনাইছিল আৰু তেওঁ সেইটো প্ৰেমৰ প্ৰতীক বুলি এতিয়াও জনা যায় আৰু গোটেই দেশ বিদেশৰ মানুহ আহে তেওঁৰ সেই এতিয়াও সেই তাজমহল চাবলৈ